দেশত উপলব্ধ চিকিৎসালয় আৰু চিকিৎসা সেৱাৰ বিষয়ে আজি ক'বলৈ খুজিছোঁ আগতকৈ বহুতেই ভাল হৈছে বহুত মানে বহুতেই ভাল হৈছে আগতে কি হৈছিলে চিকিৎসালয় কেইখনমান আছিলে আৰু দূৰ দূৰণিত আছিলে এতিয়া কি হৈছে এতিয়া মানে এতিয়া চিকিৎসালয় কেইখনমান বেছি বেছিকৈ বঢ়া হৈছে আৰু সেইবাবে ভাল হৈছে গাওঁৰ ওচৰ পাজৰ মানুহবোৰ সোনকালে আহিব পাৰিছে যান বাহনৰ কাৰণে আৰু চিকিৎসালয় কেইখনৰ মানে দামী দামী কেইখনেই বহিছে যেনেকৈ এইমছখন বহিছে তাৰপাছত টাইমছখন বহিছে আমাৰ কাষতে টাইমছখন বহিছে সেইবাবে আমি খুবেই ধন্য কাৰণ এইখন বহিছে ইয়াতে আৰু তাতে ডাক্টৰকেইজন ইমানেই ভাল সেইবাবেই কৈছোঁ যে চিকিৎসা সেৱাৰ ক্ষেত্ৰত আমাৰ দেশখন বহুতেই অগ্ৰগতি কৰিছে আন দেশৰ তুলনাত আ আয়ুৰ্বেদিকেই হওঁক বা যিকোনোৱেই হওঁক আমাৰ দেশখন আগবাঢ়িছে সেইটো কাৰণে খুবেই ভাল লাগিছে আৰু কভিড মহামাৰীত আমাৰ বহুতেই কষ্ট হৈছিলে তথাপিও ডাক্টৰসকলে যুঁজি পৰি লাগিছে চিকিৎসালয়ত তেওঁলোকৰ তেওঁলোকে যদি নহ'লে হয় আমি আজি জীয়াই থকাই অসম্ভৱ হ'লে হয় তেওঁলোকে সঠিক সময়ত আমাক সহায় কৰিছে আমাক ঔষধ পাতি দিছে আমাক সুস্বাস্থ্য কৰিছে ৰুগীৰ পৰা আৰু আমাৰ অঞ্চলৰ স্বাস্থ্যসেৱাসমূহ এতিয়া খুবেই উন্নত আৰু উন্নত কাৰণে মোৰ খুবেই ভাল লাগিছে